মোৰ ঘৰৰ চৌহদটো পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে মই প্ৰথমতে শুদ্ধ বিশুদ্ধ বায়ু পোৱাৰ মই ব্যৱস্থা কৰিম আৰু বিশুদ্ধ বিশুদ্ধ বায়ু পাবৰ বাবে মই প্ৰথমতে পলিথিনৰ ব্যৱস্থা মই নাইকিয়া কৰিম বা ওচৰত তেনেকুৱা পলিথিন থাকিলে জ্বলাই দিয়া ব্যৱস্থা কৰিম আৰু ওচৰত পানীৰ ডোঙা য'ত নেকি ম'হে কণী পৰাৰ ম'হে কণী পৰাৰ উপযোগী হৈ থাকে তেনে জাগাডোখৰত মই পানীখিনি মই ৰখা নাৰাখিবৰ বাবে পানীখিনি আঁতৰাই দিবলৈ ব্যৱস্থা কৰিম আৰু সহজতে বা যাতে মুকলি বায়ু চলাচল কৰিব পা কৰিব পাৰে তাৰবাবে মই পৰিৱেশটো মুক্ত কৰি ৰাখিম ওচৰত যাতে কোনো গেলা পঁচা বস্তু বা পলিথিন হওঁক বা অন্য়ান্য অলাগতীয়াল বস্তু থাকে সেইবিলাক মই আঁতৰাই দিম আৰু পৰিৱেশটো সুন্দৰভাৱে মই ৰাখিবলৈ চাৰিওকাষে মই যদি সম্ভৱ হয় মোৰ ঘৰটোৰ চাৰিওকাষে মই জোপোহা গছ ৰুবলৈ মই চেষ্টা কৰিম ডাঙৰ গছ নাৰাখোঁ যিহেতু সেইয়া হয়টো অকণমান পৰিৱেশৰ লগত মোৰ নিমিলিবও পাৰে মই বিচাৰিলেও আনে নিবিচাৰিব পাৰে গতিকে মই মোৰ পৰিৱেশটো তেনেদৰে ৰাখিব ৰাখিবৰ বাবে জোপোহা গছৰ যিখিনি গছে অক্সিজেনৰ পৰিমাণ আমাক বেছিকৈ দিয়ে তেনেধৰণৰ গছ যেনেধৰণে নিম গছ হওঁক বা এনেকুৱা যিবোৰ গছে অক্সিজেনৰ পৰিমাণ বেছিকে এৰিব পাৰে আৰু পাতৰ সংখ্যা বেছি তেনেকুৱা জোপোহা গছ ৰুম বুলি আশা কৰিছোঁ আৰু সেইদৰে মই মোৰ পৰিবেশটো চাফ চিকুণ কৰি ৰাখিম বুলি মই আশা কৰিছোঁ